অঁ অঁ তুমি ঠিকেই কৈছা যদিহে তুমি নিৰামিষ আহাৰ গ্ৰহণ কৰিব বিচাৰিছা ময়োতো সেইটোকে বিচাৰোঁ এতিয়াতো আমাৰতো নিৰামিষটো আমাৰ কাৰণেতো বহুত ভাল বস্তু এতিয়াতো নিৰামিষ বুলি ক'লে আমাৰ অলিয়ে গলিয়ে বাৰীয়ে চাবলৈ গ'লে বহুতো আছে যেনে ধৰা এতিয়া কচু ডাল কচুটো যদি আমি ব্যৱহাৰ কৰোঁ আমাৰ আইৰণৰ বহুতো উপকাৰ হয় আমি ডেইলীতো নোৱাৰিলেও সপ্তাহত তিনি চাৰিদিনৰ মূৰতো যদি এদিন খাব পাৰোঁ তেতিয়াওতো আমাৰ স্বাস্থ্যৰ কাৰণে বহুত ভাল এতিয়া পচলা পচলাটো চাবলৈ গ'লেতো আমাক এতিয়া ক্ৰিমিৰ কাৰণে বহুত উপকাৰী পচলা যদি ব্যৱহাৰ কৰে ডক্টৰৰ ওচৰলৈ নোযোৱাকৈ আমাক ক্ৰিমি বেমাৰ বহুত ভাল হৈ পৰে যেনে এতিয়া কলডিল কলডিলটো আমাৰ একেবাৰে বহুত উপকাৰী কাৰোবাৰ যেনিবা ধৰি লোৱা ল' প্ৰেছাৰ হৈছে আমি যদি কলডিলটো ব্যৱহাৰ কৰোঁ ল' প্ৰেছাৰে আমাক অপকাৰ কৰিব নোৱাৰে ডাক্টৰৰ ঔষধ ব্যৱহাৰ নকৰাকৈ আমি বহুত উপকাৰ সাধন কৰিব পাৰোঁ নিৰামিষ খায় যেনে ধৰি লওক এতিয়া মচন্দৰী মচন্দৰীটো এতিয়া কাৰোবাৰ পেটৰ উপকাৰ হৈছে গেছ হৈছে সকলোতো নিৰাময় কৰিব পাৰে এতিয়া লাই পালেং মূলা আদি আমি ব্যৱহাৰ কৰিব লাগে বজাৰত কিনাতকৈতো ঘৰত কৰাতো বেছি উপকাৰী হয় কাৰণ ঘৰুৱা বস্তুত আমি সাৰ জাবৰ নিদিওঁ বজাৰৰ পৰা অনা বস্তু কোনো বিশ্বাস নাথাকে বহুতো স্প্ৰে' কৰে সাৰ মাৰে ভিটামিন মাৰে পোক মৰা দৰৱ মাৰে গতিকে তাতো অপকাৰ হ'ব পাৰে গতিকে আমি নিজেই কৰি খাব লাগে ঘৰৰ বস্তুত কোন বিশ্বাস থাকে বজাৰৰ বস্তুত কিন্তু বিশ্বাসটো নাথাকে সেইকাৰণে আমি ঘৰুৱা বস্তু খাব লাগে এতিয়া ফল মূলেই ফল মূলৰ ভিতৰত আমি যদি ঘৰ বাৰীতে পায় বগৰী পনিয়ল মধুৰী আম কঁঠাল আদি এইবিলাক যদি আমি ব্যৱহাৰ কৰি থাকোঁ আমাৰ বহুতো স্মৃতি শক্তিও বৃদ্ধি হয় আৰু বাদাম বাদামটোতো আমাৰ প্ৰটিনৰ কাৰণে বহুত ভাল বস্তু গতিকে আমি বাদামো খাব পাৰোঁ কাজুও খাব পাৰোঁ এতিয়া আমাৰ বাৰীত নৰসিংহ ভেদাইলতা আমি সকলোবোৰ ব্যৱহাৰ কৰিব পাৰোঁ তাৰ পৰাতো আমাৰ বহুত উপকাৰ হয় আমাৰ বহুতো বেমাৰ হ'বলৈ সহায় নাপায় যদি আমি নিৰামিষ ব্যৱহাৰ কৰি থাকোঁ এতিয়া চাবলৈ গ'লে মাংসৰ ভিতৰত এতিয়া ব্ৰইলাৰটোৱেই ব্ৰইলাৰটো যদি আমি ভালছে ভাবি চাওঁ যে এটা ব্ৰইলাৰ পঞ্চল্লিছ দিন লাগে দুই কেজি আঢ়ৈ কেজি হ'বলৈ গতিকে দুই কেজি আঢ়ৈ কেজিটো কোনো জীৱৰে ইমান ওজন নহয় পঞ্চল্লিছ দিনত হোৱাটো সম্ভৱ নহয় গতিকে কিমান তাত ভিটামিন ব্যৱহাৰ কৰিবলগীয়া হয় কিমান ব্যৱহাৰ কৰিবলগীয়া হয় ভেকচিন সেইটোতো কোনো নাজানে তাত বহুত ব্যৱহাৰ কৰা কাৰণে আমি খাব নালাগে গতিকে যদি আমি খাওঁ তাৰ পৰা আমাৰ লিভাৰ ফাংচন বেয়া হ'ব পাৰে গেষ্টিক হ'ব পাৰে হাই প্ৰেছাৰ হ'ব পাৰে গতিকে আমি তাক যদি ব্যৱহাৰ নকৰোঁ সেইবিলাকৰ পৰা আমি বাচি থাকিব পাৰোঁ হয়তো মই ইমান নাজানো যিমানটো জানো সিমানটোৱেই কৈছোঁ আমি হয়তো খাবও লাগিব কেতিয়াবা যেনে পাৰ মাংস এতিয়া পাৰ মাংসটো ল' প্ৰেচাৰতটো বহুত ভাল তাক কলডিলৰ লগত খাব পাৰি গতিকে আমি যিবিলাক খাব পাৰোঁ সেইবিলাক ব্যৱহাৰ কৰিব লাগে আৰু যি প্ৰায় আমি মাংসটো খাবই নালাগে কাৰণ মাংসই আমাৰ শৰীৰটো বহুত অপকাৰ কৰে বিষালী কৰে ডাক্তৰী ঔষধ ব্যৱহাৰ কৰিবলগীয়া হয় ডাক্টৰী ঔষধ ব্যৱহাৰ কৰাৰ লগে লগে আমাৰ বিষ আহে লিভাৰটো বেয়া হৈ পৰে কিডনিৰো অপকাৰ হয় সেইকাৰণে প্ৰায় আমি নিৰামিষটো ব্যৱহাৰ কৰিব লাগে